হেল্ল' নমস্কাৰ ছাৰ মোৰ নাম ঋতু বিকাশ ডেকা হয় ছাৰ মোৰ বয়স আপোনাৰ টুৱেণ্টি চিক্স মোক বি এ কমপ্লিট হৈছে ছাৰ পাৰ্চেণ্টেজ আপোনাৰ এইটটি চেভেন হয় গড়মূৰ মাধৱ ডেকা চুবুৰী

নাই নাই এইটো প্ৰথম কৰিছোঁ মই মানে মই ইম্পৰটেণ্ট আছিলে মোৰ পোহৰৰ প্ৰ'ব্লেমটো অলপ বেয়া হৈ আছে ত' এইটো মোক মানে লাগিছিলে চেলাৰী মোৰ ফ'ৰ্টি ফাইভ পালে ভাল আছিলে পঞ্চল্লিছ ঘৰটো মাধৱ ডেকা চুবুৰীতে আছিলে হয় ঠিক আছে আপুনি এবাৰ কল কৰি দিব মোক মই এতিয়া আপোনাৰ বাহিৰলে অলপ ওলাই আহিছো অলপ লগৰকেইটাৰ লগত হয় ঠিক আছে অঁ ঠিক আছে দিয়ক